হেল্ল' হয় নমস্কাৰ বাইদেউ কওকচোন হয় হয়

হয় সোধকচোন হয় আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত এটা ব্ৰাঞ্চ আছে আপুনি কিবা জানিব পাৰে হয় হয় হেল্ল' শুনিছেনে হয় এছাইনমেণ্টটোত মই আপোনাক সহায় কৰিব পাৰিম আপুনি যেতিয়াই বিচাৰে আপুনি আমাৰ এটা ব্ৰাঞ্চ বৰ্তমান বনি আছে চৰাইদেউ ডিষ্ট্ৰিক্টত আৰু এটা আছিলে কিন্তু বৰ্তমান কিছুমান সমস্যাৰ কাৰণে বন্ধ হৈ পৰিছে আপুনি নতুন বছৰৰ পৰা সেইটো আৰম্ভ হ'ব আপুনি তেতিয়াৰ পৰাই তাত কণ্টেক্ট কৰিব পাৰিব হয় হয় আপুনি থকা খোৱা ব্যৱস্থা একদম তাত পাব আৰু ইফালৰ পৰা একো সমস্যা তাত নাপায় হয় হয় পোন্ধৰ দিন আপুনি যিমানটো হিচাপে বিচাৰে সিমানটো হিচাপত আপুনি পাব হয় হয় আপুনি একদম বিজি হ'ব পাৰে ধন্যবাদ ধন্যবাদ